আত্মসহায়ক গোটসমূহ পশুপালনৰ জৰিয়তে লাভৱান হয় কাৰণ সেইসকল আত্মসহায়ক গোট আৰু ঘৰুৱা মাজত পাৰ্থক্য আছে ঘৰত পোহা ঘৰত পোহাটো অকলে হয় আত্মসহায়ক গোটটোত দহজন মানুহ লগলাগি এখন ফাৰ্মৰ নিচিনা কৰা হয় দহজন লগ লাগিলে মানুহ ইজনে আন এজনে যেতিয়া সহায় ইজনে সিজনক সহায় কৰে তেতিয়া মনে মানুহে চাব কৰিবৰ কাৰণে সুবিধা হয় হয় আৰু চৰকাৰ ফালৰপৰা বহুতো সুবিধা পায় টকা পইচাও দিয়ে সেইকাৰণে আত্মসহায়ক গোটৰ দ্বাৰা পুহিলে মানুহ লাভৱান বেছি হ'ব পাৰে ঘৰুৱা পোহাতকৈ অকলশৰে পুহিলে সিমান লাভৱান নহয় এতিয়া ধৰক চৰকাৰৰ ফালৰপৰা যেতিয়া আত্মসহায়ক গোট এটাই খুলি পোহা হয় তেতিয়া চৰকাৰে বহুতো সুবিধা দিয়ে টকা পইচাবোৰ দিয়ে আৰু চৰকাৰৰ মানুহ কেতিয়াবা আহি চাইহিও সেইদৰেই আৰু মানে তেতিয়া দহজনীয়া গোটটোৱে যেতিয়া দহজনীয়া গোটটোৱে পুহিলে অলপ সুবিধাও হয় হ'ব সামৰিছোঁ